ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়াৰ বি বিতৰ ক্ৰীড়াৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমতে মনলৈ আহে ফুটবল ভলীবল কাবাডী কেৰ'ম হকী বাস্কেটবল টেবল টেনিছ সাঁতোৰ বক্সিং আদিৰ কথা ক'ব পাৰি আৰু প্ৰখ্যাত খেলুৱৈসকলৰ খেলুৱৈসকলৰ নাম ক'বলৈ গ'লে প্ৰথমে মহেন্দ্ৰ ধোনী সুনীল গাভাছকাৰ শচীন তেণ্ডুলকাৰ ড্ৰাবীদ এই কপিল দেৱ মেচি আদিৰ কথা ক'ব পাৰি বৰ্তমান আমাৰ সমাজত খেলে বহুখিনি বিস্তাৰ লাভ কৰিছে কাৰণ যিখিনি খেলৰ জৰিয়তে ল'ৰা ছোৱালীখিনি উপকৃত হৈছে আৰু দূৰ দূৰণি খেলিবলৈ যাবলৈ সক্ষম হৈছে দৌৰ প্ৰতিযোগিতা সাঁতোৰ প্ৰতিযোগিতা কৰাটে আদি খেলি বহু ল'ৰা ছোৱালী দূৰ দূৰণি খেলিবলৈ গৈ খেলিবলৈ যাবলৈ পাইছে বক্সিং খেলৰ জৰিয়তে দেল্লী গৈ আমাৰ ইয়াৰে বহুকেইজন ল'ৰাই আগশাৰী স্থান পাইছে কিন্তু আগৰ খেলত যিমানখিনি দু খেল খেলিছিল সিমান গুৰুত্ব দিয়া নাছিল কিন্তু আজিকালি খেলৰ প্ৰতি মানুহৰ গুৰুত্বটো বেছি হ'ল যিহেতু এই খেলখিনিৰ জৰিয়তে ল'ৰা ছোৱালী বহুখিনি উপকৃতও হৈছে আৰু তাৰ পৰা দূৰ দূৰণিলৈ যাবলৈয়ো সক্ষম হৈছে খেলৰ এতিয়া আগৰ দিনত মানুহৰ খেল খেলিবলৈ ফুটবল খেলিবলৈ যিহেতু ইমান খেলপথাৰ নাছিল আৰু ৰবাব টেঙা বল খেলি ল'ৰা ছোৱালীবিলাকে ফুটবল খেলিছিল কিন্তু আজিকালি এই খেল আন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ পাইছেগৈ সাঁতোৰ বক্সিং দৌৰ কৰাটে আদিৰ যোগে বহুলোকে বিশ্ব বহুলভাৱে বিস্তাৰ লাভ কৰিছে বৰ্ত বৰ্তমান খেলৰ অৰ বৰ্তমান যুগৰ খেলৰ খেলৰ যোগেদি বহুখিনি উপকৃত হৈছে আমি আগতে যিখিনি খেল খেলিছিলোঁ লুকাচুৰ ধূপ খেল লুডু খলিগুটি এইবিলাক খেল আগতে আমি খেলিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালী এইবিলাক খেল এই খেলা দেখা নাযায় তেওঁলোকে এই অলপ উন্নতমানৰ খেল খেলি খেলৰ জৰিয়তে বহু ঠাইলৈ যাব পাৰিছে আৰু খেলৰ জৰিয়তে তেওঁলোকে বহুখিনি উপকৃত হৈছে বৰ্তমান আমাৰে অসমৰ লাভলীনা বৰগোহাঁই আদি হীমা দাস আদি আদি খেলুৱৈয়ে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোকৰ নিচিনাকৈ আমাৰ ল'ৰা ছোৱালীসকলেও পৰীক্ষাতে খেলি গৌৰৱ কঢ়িয়াই অনাটো আমি বিচাৰোঁ যিহেতু আগৰ যুগ নহয় এতিয়া বৰ্তমান খেলৰ জৰিয়তে বহুখিনি বহু ল'ৰা ছোৱালী বহু উপকৃত হৈছে তেওঁলোকে নিচিনাকৈ আমাৰ ল'ৰা ছোৱালীও ভৱিষ্যতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ৰাখিছোঁ